অঁ অঁ ধানটো বাৰু আছে এই দি ধান ধানটো এতিয়া নিবিকোঁ বুলি ভাবিছোঁ নহয় নাই ৰে'টটো হোৱালৈ থৈছিলোঁ আকৌ ৰে'ট হ'লেহে বোলো দিম আৰু আছে বাহাদুৰ আছে ৰঞ্জিত আছে হয় এই বাহাদুৰ আছে ৰ এই ৰঞ্জিত আছে

বাহাদুৰটো এতিয়া পঁচিছ পঁচিছশ লাগিছে তাপা ৰঞ্জিতটো পঁয়ত্ৰিছ আছে ধানৰ কুইণ্টেল নে কি কৈছা অঁ ধান আছে বহুত আছে মানে ওলাব এইফালে বি বিছ কুইণ্টেলমান বিছ কুইণ্টেলমান দহ কুইণ্টেল বিছ কেজি বিছ কুইণ্টেল দুভাগ আছে ৰঞ্জিতটো বেছি আছে নাই পঠিয়াব নেলাগে এই এই এতিয়া তুমিয়ে পাতা পাতিব পাৰিবা এইটো ধানৰ ৰে'টটো ইমান কমকৈ দিব নোৱাৰিম মই

ধানৰ ৰে'টটো উঠিলে দিম বুলি থৈছিলোঁ সেয়া এতিয়া তুমি কিমান দিব পাৰা নোৱাৰা অঁ অঁ অঁ অঁ কিমান কেতিয়া অহা হ'ব অঁ